সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰিবলৈ হ'লে আমাৰ ৰাজ্যখনত অসমীয়া সংস্কৃতি বুলিয়ে নহয় যে সমগ্ৰ আমাৰ জাতিটোৰ বিভিন্ন সম্প্ৰদায়ৰ যি সাংস্কৃতিক ঐতিহ্য আছে তাক ৰক্ষা কৰিবলৈ নিশ্চয় আমি লাগিব কিন্তু এই ক্ষেত্ৰত আমি ভাবোঁ যে ঐতিহ্য শব্দটো যিটো ট্ৰেডিচন বুলি কোৱা হৈছে তাক সংৰক্ষণ যদি কৰিব লাগে অকল এটা জাতিয়ে অকলে অৰ্থাৎ সংৰক্ষণটো অকল এটা সম্প্ৰদায় বা এটা জাতিয়ে কেতিয়াও কৰিব নোৱাৰে কাৰণ অসমত বিভিন্ন জাতি আৰু সম্প্ৰদায় একত্ৰিত হৈয়ে অসমীয়া সংস্কৃতি বুলি কোৱা হৈছে আৰু সেই অসমীয়া সংস্কৃতিক ৰক্ষা কৰাৰ কাৰণে আমি ভাবোঁ যে হাইস্কুলীয়া জীৱনৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সাধাৰণতে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে সংস্কৃতি কি সংস্কৃতিক কেনেকৈ ৰক্ষা কৰিব লাগে সংস্কৃতিৰ ঐতিহ্য কি এই সকলোবিলাক কথা তেওঁলোকক পুংখানুপুংখভাৱে শিক্ষা ব্যৱস্থাত সেই জ্ঞানটো দিব লাগিব আৰু যাৰ ফলত তেওঁলোকে এদিন নতুন প্ৰজন্মৰ পৰা গৈ বৌদ্ধিক দিশত আগবাঢ়ি একোজন সু নাগৰিক হ'ব আৰু সেই সু নাগৰিক হ'লেহে আমাৰ থকা যিখিনি সংস্কৃতি যিখিনি কৃষ্টি সভ্যতা সেইখিনিক সংৰক্ষণ কৰাৰ কাৰণে তেওঁলোকৰ চেতনা আগবাঢ়ি আহিব এই ক্ষেত্ৰত অকল যে ছাত্ৰ ছাত্ৰীয়ে কৰিব সেইটো নহয় আমাৰ যিখিনি বৌদ্ধিক মহল আছে যেনে শিক্ষক শিক্ষয়িত্ৰী আৰু লগতে চৰকাৰ আৰু এই ক্ষেত্ৰত অভিভাৱক অভিভাৱিকা অৰ্থাৎ চৰকাৰ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকা জনসাধাৰণৰ আৰু ছাত্ৰ ছাত্ৰীৰ সকলো লগ লাগি আমি যদি সমাজ সচেতন নহওঁ কেতিয়াও আমি নিজৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰিবলৈ তাৰ মানে তাৰ মানে যদি অন্ততঃ আমি সুন্দৰভাৱে আমাৰ মানে চেতনা নাথাকে তেতিয়াহ'লে আমি নিজৰ সংস্কৃতিক ৰক্ষা কৰিব নোৱাৰিম গতিকে প্ৰধান কথা হৈছে কি চৰকাৰেও লগতে শিক্ষক শিক্ষয়িত্ৰী লগতে জনসাধাৰণৰ অভিভাৱক অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰীৰ সকলো মিলিয়ে সমাজ সচেতনভাৱে আগবাঢ়ি গৈ আমি নিজৰ সংস্কৃতিক ঐতিহ্য মণ্ডিত কৰি ৰাখিব ৰখাৰ কাৰণে ভৱিষ্যতৰ বাবে এই পৃথিৱীত প্ৰতিষ্ঠা কৰি থৈ যোৱাৰ বাবে আমি অন্ততঃ তেতিয়াহে পাৰিম আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে সংস্কৃতি বুলি কোৱাৰ লগে লগে আমি শিক্ষাৰ দিশটোও চাব লাগিব এটা শিক্ষিত জাতিয়ে সংস্কৃতি ধৰি ৰাখিব পাৰে গতিকে আমি সকলোৱে তাৰ মানে শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ হৈ থাকোঁ তেতিয়া হ'লে আমাৰ নিজৰ সংস্কৃতি কেতিয়াও আগবাঢ়ি সংৰক্ষণ হ'ব নোৱাৰে গতিকে চৰকাৰে এই দিশত মই প্ৰধানকৈ ভাবোঁ যে মূল দায়িত্ব কিন্তু চৰকাৰৰ কাৰণ চৰকাৰ এখনে যথেষ্ট সুবিধা ছাত্ৰ ছাত্ৰীক শিক্ষাৰ মাজেৰে নাইবা শিক্ষক শিক্ষয়িত্ৰীক তেওঁলোকৰ সুবিধা দি বিশ্ববিদ্যালয় পৰ্যায়লৈকে সংস্কৃতি সংৰক্ষণৰ দিহা পৰামৰ্শ দিব পাৰে